মাছমৰীয়া সকলৰ জাতি বুলি ক'লে আমাৰ প্ৰথমে মনলৈ আহে কৈৱৰ্তসকল যাক আৰু এটা ভাষাৰে সৰ্বসাধাৰণ মানুহবিলাকে কয় ডোম বুলি একেটা সম্প্ৰদায়ত কেনেকৈ বাস কৰে আচলতে কিন্ত মাছমৰীয়া বুলি আগতে কৈৱৰ্তসকলক যিটো চকুৰে হীন দৃষ্টিৰেই বুলি ক'ব পাৰি এই যিটো হীন দৃষ্টিৰে চোৱা হৈছিল আজিকালি ঠিক তেনেকুৱা নহয় তেওঁলোকে একেখন সমাজতে সকলোৰে সৈতে মিলিজুলিয়ে বসবাস কৰে আজিকালি সেই সমাজখনলৈ বহুত পৰিৱৰ্তন আহিছে তেওঁলোকে যে মাছমৰীয়া হৈ আছে তেনেকুৱাও নহয় কিন্তু তেওঁলোকৰ পূৰ্বপুৰুষৰ বৃত্তিটো কেতিয়াবা তেওঁলোকে ধৰি ৰাখিছে সেইটো স্বীকাৰ কৰিব লাগিব কিন্তু একেবাৰে ভবাৰ দৰে যে অকল মাছকে তেওঁলোকে একমাত্ৰ বৃত্তি হিচাপে গ্ৰহণ কৰিছে বা তেওঁলোকৰ উত্তৰ পুৰুষকো তেওঁলোকে সেই বৃত্তিটোৱে দি থৈ যাব তেনেকুৱা মানসিকতাৰে বেপাৰ কৰিছে তেনেকুৱাও নহয় বহুত আজিকালি পৰিৱৰ্তন আহিছে মাছমৰা সম্প্ৰদায়ৰ পৰা উদযাপন কৰা উৎসৱবোৰ বুলি ক'লে তেওঁলোকৰ মাছ মৰা বিশেষভাৱে উৎসৱ তেনেকুৱা নাথাকে সমাজত বাকীসকলে যি উৎসৱ পাৰ্বণ পালন কৰে তেওঁলোকে সেই একে উৎসৱ পালন কৰে সাধাৰণতে ভাওনা তেওঁলোকৰ মাজত বিশেষভাৱে অনুষ্ঠিত হয় বুলি ক'লেও ভুল নহব ভাওনা সবাহ তেওঁলোকে বিশেষভাৱে অনুষ্ঠিত কৰে আৰু মাছ মৰাৰ উৎসৱ তেনেধৰণে নাথাকিলেও তেওঁলোকে লগ হৈ কিন্তু মাছ মাৰি ভাল পায়